মই দৌৰি খুব ভাল পাওঁ মোৰ দৌৰৰ প্ৰতি বহু আগ্ৰহ আছে ৰাতিপুৱা মই সদায় দৌৰিবলৈ যাওঁ আগতো গৈছোঁ আৰু বৰ্তমানো যাওঁ সকলোৱে দৌৰিব লাগে সকলোৱে খোজ কাঢ়িব ৰাতিপুৱা সতেজ সুস্বাস্থ্যৰ কাৰণে দৌৰ অতিকৈ খোজ কৰাটো অতিশয় প্ৰয়োজন এক মোৰ আমোদজনক স্মৃতি আছে যিটো আগতে লগৰ ল'ৰাৰ লগত পুৰণি কথাও বহুত পুৰণি কথা এবাৰ আমি লগৰ চাৰি পাঁচটামানে দৌৰি আছিলোঁ এবাৰ কি হ'ল এটা ল মানে মোৰ বন্ধু সি দৌৰি থাকোঁতে কি হ'ল স্লিপ খাই আন এটাৰ গাত সৰি পৰিলে আৰু সি এক মোক এতিয়াও হাঁহি উঠে সেইটো মানে দৃশ্য এতিয়াও মোৰ মনলৈ আহে সেইটো মোৰ এতিয়া পাহৰিব নোৱাৰা মোৰ সেই দৃশ্যটো মোৰ খুব হাঁহি উঠে তাৰমানে এনেকুৱাকৈ তাহাঁতি পৰিলে তাৰমানে মোৰ এইটোৱে সেইটোৱে মোৰ এতিয়াও সেই স্মৃতিটো আহি থাকে ই এক মোৰ স্মৃতি